আমাৰ অঞ্চলৰ সকলো শিশুকে যি ভেকচিনৰ ব্যৱস্থা চৰকাৰে কৰিছে সেই ভেকচিনৰ ব্যৱস্থাটো আমাৰ গাঁৱৰ আমাৰ অঞ্চলৰ আশাকৰ্মী আৰু অংগনাবাদী কেন্দ্ৰৰ বাইদেউসকলে

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আশাকৰ্মী আৰু অংগনাবাদীয়ে আইমাত্ৰীসকলক তালৈ যাবলৈ কয় আৰু সেই স্বাস্থ্যকেন্দ্ৰত থকা স্বাস্থ্য বিষয়া

সুস্বাস্থ্য হয় এই বিষয়ে আমি অৱগত